অঁ অঁ হয় বাইদেউ কওকচোন অঁ আমাৰ তাতে অঁ অঁ অঁ অঁ হয় মই গাইড কৰোঁ আপুনি আ হয় পাব পাব আপুনি হেৰি আপুনি অসমলৈ আহি পেলাই গুৱাহাটীত মানে কাজিৰঙাৰ বাছত উঠিব আৰু তালৈকে কাজিৰঙালৈ গৈ পেলাই মানে মই হেৰি আমাৰ গাড়ী আছে আমাৰ গাড়ীৰে আনি আনিব যাম আৰু থকা খোৱাটো আপুনি চিন্তা কৰিব নালাগে আমাৰ ওচৰতে মানে আছে জেগা আপোনাক থাকিবলৈ হেৰি কৰিব বাকী হেৰি পইচাটো মানে অলপমান বেছি হ'ব আৰু দেই হয় হয় ভিতৰলৈ যোৱা গাড়ী পাব আপুনি আমাৰ পৰাই বাৰু দিম গাড়ীটো কিন্তু পইচাটো মানে অলপমান বেছি লাগিব আৰু তেতিয়া গাড়ী আমাৰ দিলে বাকী আপুনি কাজিৰঙাত গঁড় হাতী বাঘ সিংহ এইবোৰ চব দেখা পাব আৰু এশিঙীয়া গঁড় দেখা পাব অঁ আপুনি বহুত ভাল পাব মানে ঘূৰি ধুনীয়া পাব আমাৰ অসমৰ মানে এখন নেচনেল হেই পাৰ্ক হয় আৰু কাজিৰঙা অঁ আপুনি খুব ভাল পাব চাই আপুনি মানে এবাৰ আহিলে আৰু আহোঁ আহোঁ কৰিব এনেকুৱা আৰু আপুনি একদম চিন্তা ল'ব নালাগে আপুনি অসমৰ গুৱাহাটীৰ পৰা কাজিৰঙাৰ বাছ লৈ আহি যাব তাৰে পৰা আমাৰ গাড়ী যাব আমি আপোনাক আনিব যাম পিক আপ কৰিম আৰু থকা খোৱাৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে আমি পুৰা একদম যোগান ধৰিম

অঁ অঁ ঠিক আছে বাইদেউ আপুনি ক'ল কৰিব